আপুনি ৰাতিপুৱাৰ পৰা গধূলিলৈকে কি কি কামত ব্যস্ত থাকে আমাক অকমান কওকচোন হয় মই ৰাতিপুৱা শুই উঠি অলপ খোজ কাঢ়ো নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওঁ তাৰ পিছত আহি মই চাহ খায় ঘৰৰ ওচৰতে এখন মোৰ সৰু বাগান আছে বাগানখনত মই অলপ নিয়নি কৰোঁ মাটি চহা মাটি গুৰিত দিওঁ তাৰ পিছত আহি মই ভাত পানী খায় মোৰ এখন সৰু দোকান আছে দোকানখন বিশেষ বিক্ৰী নহয় কাৰণ আজিকালি বহুত দোকান হ'ল দোকানখন আবেলিতে বন্ধ কৰি আহি মই ঘৰৰ ওচৰত মোৰ শাক পাচলি বাগিচাও আছে তাত মই অনান্য কিছুমান শাক পাচলি কৰিছোঁ তাৰ ভিতৰত মোৰ নেমু আছে ভাত কেৰেলা আছে ভেন্দি আছে তাৰ পিছত আহি মই অকমান ৰেছ কৰি ৰেছ কৰি অকমান ৰাস্তা ফুৰি আহি মই ঘৰতো গৃহিণীক অলপ শাক পাচলি কটাত সহায় কৰোঁ তাৰ পিছত মোৰ ল'ৰাটোকো অকন মই পঢ়াত দেখুৱাই দিওঁ তাৰ পিছত ভাত পানী খাই শুই যাওঁ